মাছটো মই বহুত সৰুৰ পৰাই মাৰিছিলোঁ আমাৰ ঘৰৰ ওচৰৰে দাদা কেইজনমানৰ লগত গৈ পেলাই পথাৰত জাল পাতিছিলোঁ বৰশী বাইছিলোঁ পুঙা বৰশী পাতিছিলোঁ এনেকৈ কৰি বহুত মাছ মাৰিছিলোঁ আৰু আমাৰ ঘৰৰ ওচৰৰ দাদা এটাৰ লগত আমাৰ মৰিগাঁৱত এখন বিল আছিলে সেই মৰিগাঁৱৰ বিলত গৈ মই মাছ ধৰিছিলোঁ মাছ ধৰোঁতে এবাৰ বহুত ডাঙৰ আপোনাৰ এইটো কি কয় থাইলেণ্ড মাগুৰ এটা পাই গৈছিলোঁ আৰু সেই মাছটো আনি গাঁৱৰ সকলোৱে মিলি জুলি খাইছিলোঁ কিন্তু মাছ মৰা অভিজ্ঞতাটো বহুত আছে বাৰু কেনেকে লোকৰ পুখুৰীত ঘুকুটা মাৰিছিলোঁ ৰাতি ৰাতি লোকৰ পুখুৰীত গৈ বৰশী বাইছিলোঁ জাল পাতিছিলোঁ আৰু বানপানী আহিলেতো ক'বই নালাগে বানপানী আহিলে আমাৰ গোটেই দিন ৰাত মানুহ মাছতেই থকা যায় আৰু সেই মাছ মাৰি আমি বেচিছিলোঁ আগতেতো সৰু সৰু যেতিয়া আছিলো ধৰ আপোনাৰ দোকানৰ স্কুলত পঢ়ি আছিলোঁ চিপচৰ পেকেট খাবৰ কাৰণে পইচা লাগিছিল বিস্কুট খাবৰ কাৰণে পইচা লাগিছিল ঘৰৰ পৰাতো দুই তিনি টকা দি পঠিয়াই দিয়ে এতিয়া খাবৰ কাৰণে পইচা লাগিছিল আমি সেই মাছ মাৰি আমি মানে কি কয় কাষ্টমাৰক বেচি দিছিলোঁ বিছ ত্ৰিছ টকা যি পাইছিলোঁ সেয়া লৈ আমাৰ স্কুলৰ হাত খৰচ ওলাই গৈছিলে তেনেকৈ এতিয়াও মাছ মাৰি আছোঁ মাছ পানী আহিলে মাছ মাৰোৱেই বা এতিয়াও আমি ৰাতিপুৱা সময়ত গৈ কেতিয়াবা বৰশী বাওঁ আৰু অলপ পথাৰত পানী হ'লেই আমি জাল পাতিব যাওঁ আৰু তেনেকেই মাছ মাৰি খাই আছোঁ